হয় মই পৰহি লেপটপ এটা কিনিছিলোঁ হাঁ অন অনলাইন অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত অঁ আহিলে আহি পোৱাটো অকণমান টাইমটো লাগিলে লেপটপটো দিলোঁ ডেলৰ ঠিকেই দেখাইছিলে তাত অনলাইন যিবিলাক ফিচাৰ্ছ দিছিলে ফিচাৰ্ছবিলাক ভালেই দিছিলে খালি সিঁহতে যিটো ৰেম মই বিচাৰিছিলোঁ সেই ৰেমৰ মতে নাহিলে মানে ৰেমটো অলপ কমি আহিলে তাৰপিছত ধৰক ষ্ট'ৰেজটো ইমান নাই আৰু যিটো কালাৰ বিচাৰিলো কালাৰো নিদিলে ব্লেক বিচাৰিছিলো আহিলে আকৌ ছিলভাৰ টাইপৰ আহি গ'ল তাৰপিছত লেপটপটোত কি হ'ল অকৱমান খুলি চালো অকণ ষ্টাৰ্ট হওঁতে অকমান শ্ল' মাৰিছে হেঙাইছে মানে হেং মৰা নিচিনা মাৰিছে হয় অঁ তাৰপিছত আৰু যিখন যিটো হেৰিটো নাহিলে অক্স কেবল য'ত আমি ভৰাও অক্স কেবোলডাল ঢিলা হৈ থাকে ত' কাম অহা নাই সেইটো লগাই চালোঁ অকণমান দিগদাৰ হৈছে সেইটো কাৰণে পিছত বাকীবিলাক ঠিকে খালি অঁ মাউচটো অৰ্ডাৰ দিছিলোঁ লগতে মাউচটো নাহিলে নোটপেডখনহে থাকিলে বাৰু অঁ অঁ কেছ অন ডেলিভাৰী আছিলে পইচাটো যেতিয়া দিলে তেতিয়া মই পইচাটো দিলো বাকীবিলাক ভালেই ইমান বিশেষ বেয়া নহয় কিন্তু লেপটপটো অকমান শ্ল' মাৰিছে আৰু কালাৰটো যিটো বিচাৰিছিলো নাপালো কালাৰটো যিটো বিচাৰিছিলোঁ নাপালো তাৰপৰা লগতে অঁ চাৰ্জাৰ চাৰ্জাৰ প চাৰ্জাৰ চাৰ্জটো প্ৰথম দিছিলে প্ৰথমতে অকণমান অকণমান হেৰিটোত শ্ল' চাৰ্জ লোৱা নিচিনা লৈছে আৰু এতিয়া বেকআপটো কথাটো এতিয়া হয় আল্টিমেট ত' বৰ ভাল নাপালোঁ ঠিক আছে